এইটো অঞ্চলৰ কিছুমান পাৰম্পৰিক খাদ্য হ'ল খাৰ খাৰ হৈছে সামগ্ৰীক তথ্য় এই সামগ্ৰীটো ব্যৱহাৰ তৈয়াৰ কৰা খাদ্যবিধৰ নাম ইয়াৰ উৎপাদন কৰা হয় পানী আৰু শুকান কলৰ বাকলিৰ দ্বাৰা তৈয়াৰ কৰা হয় এক সংমিশ্ৰণৰ পৰা যাৰ সোৱাদ টেঙা আৰু ইয়াৰ বৃদ্ধি হয় হজম শক্তি তাৰপিছত পাৰম্পৰিক খাদ্য মাছৰ টেঙা অসমীয়া সকলৰ জনপ্ৰিয় টেঙা সামগ্ৰী হৈছে বিলাহী শুকান আম নেমু কেঁচা আম আৰু ঔটেঙা মাছৰ টেঙা হৈছে পাতলকৈ মছলা দিয়া টেঙা মাছৰ জোল প্ৰধানকৈ ভাতৰ সৈতে পৰিবেশন কৰা হয় গধুৰ আহাৰৰ পাছত এই হজম কৰা হয় হজম কৰাত সহায় কৰে সহায় কৰে ইয়াক বিশেষকৈ পৰিবেশন কৰা হয় গৰমৰ দিনত তাৰ পিছত আলু পিটিকা আলু পিটিকা বিভিন্ন ধৰণৰ বইল পোৰা সামগ্ৰীৰ সৈতে কেঁচা পিঁয়াজ জলকীয়া আদু আদা আলু মিঠাতেল আৰু ধনিয়া পাত মিলাই তৈয়াৰ কৰা হয় পিটিকাকণ এই সামগ্ৰী সমূহ হৈছে আলু বেঙেনা ৰঙালাও মচুৰ আৰু মাছ তাৰ পিছত হ'ল পাৰা মাংস পাৰ মাংস মাংস হৈছে অসমীয়া সকলৰ এক বিশেষ খাদ্যসামগ্ৰী শীতৰ দিনত ইয়াক পৰিবেশন কৰিলে গাৰ উচ্চতা বঢ়োৱাৰ লগত হজম শক্তি বৃদ্ধি কৰে ইয়াক বিশেষকৈ তৈয়াৰ কৰা হয় কলডিল আৰু ভলু জলুকৰ জলুকৰ সৈতে তাৰ পিছত লেটা পলু এই লেটা পলু পাৰম্পৰিক টানকৈ ফ্ৰাই কৰা লেটা পলু বহুতৰ বাবে এক জুতি লগা খাদ্য ককুনৰ পৰা সূতাখিনি প্ৰথম কৰাৰ পাছত বাকী ৰোৱাখিনি বইল কৰি ফ্ৰাই কৰা হয় বাহিৰৰ ফালে মচমচীয়া আৰু ভিতৰে কোমল এই খাদ্য কোমল হৃদয়ৰ সকলৰ বাবে নহয় তাৰপিছত হ'ল হাঁহৰ মাংস হাঁহৰ মাংস আমাৰ পাৰম্পৰিক খাদ্য হাঁহৰ মাংস বিহু আহিলে বিহুত বেছিকে চলা হয় হাঁহৰ মাংসটো এনেদৰে বনোৱা হয় যে হাঁহৰ মাংসটো ফ্ৰাই কৰোতে বহুত টাইম লাগে আৰু ফ্ৰাই কৰা ভাল হ'লে হাঁহৰ মাংস খাই ভাল লাগে

তাৰ পিছত বহুত ধৰণৰ পাচলিও পোৱা যায় এই অঞ্চলটোত যেনে ধৰক বনৰীয়া শাক পাচলি ঢেঁকীয়া কচু যিকোনো শাক কলমৌ কলডিল কলফুল কঁঠাল এইবিলাক পোৱা যায় এই অঞ্চলটোত

ৰঙালাও কেঁচা পাচলি ৰঙালাও জিকা আলু ভোল মূলা গাজৰ এইবিলাক কৰা হয় এই অঞ্চলটোত বহুধৰণৰ পাচলি পোৱা যায় এই অঞ্চলত বিচাৰিলে সকলো ধৰণৰ পাচলি বিচাৰি পোৱা যায় আৰু সেই পাচলি বনাই খাব পাৰি বিভিন্ন ধৰণৰ পাচলি এই অঞ্চলটোত পোৱা যায় কিছুমান বস্তু এনেকুৱা ধৰণৰ যে পোক পতংগ ৰ পৰা খাদ্য তৈয়াৰ কৰিব পাৰি পাখি গুচাই জুইত পুৰি ফৰিং বড়োসকলে ফৰিং ফৰিং ফৰিং ফৰিঙৰ পৰা পাখি গুচাই জুইত পুৰি তেলত ভাজি পৰিবেশন কৰা হয় তেওঁলোকৰ মাজত ফৰিং বহুলভাৱে মৌ মাখি আৰু বৰল মৌচাক বৰলৰ বাঁহ সংগ্ৰহ কৰি কেঁচা পকা উভয় ধৰণে খাব পাৰি